শেহতীয়াকৈ বছৰসমূহৰ বৃত্তিটোত মোৰ এইদৰে সলনি হৈছে নিৰামিষ ভোজনখনত থালি থাকে সেই থালিখনতে আমাৰ শাকৰপৰা মানে চাউলৰ শাক যিকোনো বস্তুৱে আমাৰ সামগ্ৰীসমূহ মানে দাম বাঢ়ি যোৱাৰপৰাটো আমাৰ ডিমাণ্ডো বাঢ়ি গৈছে সেইদৰে আটা ময়দা ৰিফাইণ্ড মিঠাতেল আলু পিঁয়াজ নহৰু এইদৰে আমাৰ যি সামগ্ৰী লাগে সেই সামগ্ৰীসমূহ প্ৰত্যেকটো সামগ্ৰীয়ে দাম বাঢ়ি যোৱাৰ বাবত আমাৰ বস্তু আমাৰ বৃত্তিটোৰ সামগ্ৰীসমূহো ডিমাণ্ড পাইছে এইদৰে আমাৰ প্ৰত্যেকটো বস্তুৰে ডিমাণ্ড বাঢ়ি গৈছে এইটো আমাৰ কণী ডিমাণ্ড বাঢ়িছে পানী বটলৰ ডিমাণ্ড বাঢ়িছে এইদৰে প্ৰত্যেকটো বস্তুৰে ডিমাণ্ড বাঢ়ি গৈছে আমাৰ বৃত্তিটোত ল'বলৈ আমাৰ যিমানখিনি পৰিমাণৰ সামগ্ৰী দৰকাৰ হয় প্ৰত্যেকটো বস্তুৱে সামগ্ৰী আমাৰ ডিমাণ্ড বাঢ়ি গৈছে শেহতীয়াৰ ফালে বছৰটোৰ শেহতীয়া ফালে এই বতৰ বছৰটোত শেহতীয়া আমাৰ বাট কণী আটা ময়দা ৰিফাইণ্ড মিঠাতেল আলু সকলো সামগ্ৰীয়ে আমাৰ ডিমাণ্ড বাঢ়িছে সেইদৰে আমাৰ প্ৰত্যেকটো বস্তু ডিমাণ্ড বাঢ়ি গৈছে আমাৰ ডিমাণ্ড বজাৰত বস্তু দাম বঢ়াৰ বাবত আমাৰ বৃত্তিটোৰ সামগ্ৰীসমূহ ডিমাণ্ড বাঢ়িছে এইদৰে আমাৰ ডিমাণ্ড বাঢ়ি গৈ আছে ডিমাণ্ড এইদৰে আমাৰ ডিমাণ্ড বাঢ়িছে যিকোনো সামগ্ৰী দাম বঢ়াৰ বাবত চিলিণ্ডাৰ দাম বঢ়াৰ বাবত আমাৰ এইফালে বাঢ়িছে আমাৰ বৃত্তিটোৰ বাঢ়ি গৈছে সামগ্ৰীসমূহ এই সামগ্ৰীসমূহ দাম বাঢ়িলত আমাৰ সামগ্ৰীসমূহ দাম বাঢ়ি গৈছে সেইদৰে আমাৰ দাম বাঢ়িছে কাৰণে বৃত্তিটোৰ যিকোনো বস্তুৱে আমাৰ দাম বাঢ়ি গৈছে